ঐ কালি মই ম'বাইল ফোন এটা কিনিছিলোঁ এই ম'বাইল ফোনটো চলাই বৰ ভাল পোৱা নাই কালিতো কেমেৰা কোৱালিটিটো ভালে আছিলে কিন্তু এতিয়া ভাল পোৱা নাই অলপ দেৰি চলোৱা পিছতে ম'বাইলটো হেঙাই যায়